সেইদিনা অনলাইন অৰ্ডাৰ দি কোৰ্তা এটা আনিছিলোঁ মানে কোৰ্তাটো ইনেই দেখোঁতে ভালেই লাগিছিল অনলাইন চাওঁতে ৰংটোও বিৰাট ধুনীয়া আছিল আৰু ফিটিংটো দেখাত ভালেই লাগিছিল কিন্তু যেতিয়া অৰ্ডাৰ দিলোঁ তেতিয়া চাইজটোও সৰু হ'ল আৰু ৰংটো যেনেকুৱা দেখিছিলোঁ তেনেকুৱা নহয় মই দেখিছিলোঁ গোলপীয়া ৰংৰ আহিল কিন্তু ৰঙা ৰংৰ সেইকাৰণে ইমান ভাল নালাগিল আৰু গতিকে অনলাইন অৰ্ডাৰ দিয়া আগতে ভাবিব লাগিব কথা